হয় মই ড্ৰয়িং ক্লাছলৈ গৈছিলোঁ আমাৰ গাঁৱৰ মানে মোৰ ঘৰৰ ওচৰতে এখন এল পি স্কুলত ড্ৰয়িং ক্লাছ কৰোৱা হৈছিল তাত অসমীয়া জাতীয় জীৱনৰ বিভিন্ন ধৰণৰ ছবি অংকন কৰাোৱা হৈছিল আৰু ড্ৰয়িং ক্লাছ খুব বেছি এসপ্তাহ কৰা হৈছিল তাৰ পাছত মানে সেই এসপ্তাহ আমি কি শিকিলোঁ তাৰ ওপৰত মানে এটা অনুষ্ঠান পতা হৈছিল মানে তাত মই অংশগ্ৰহণ কৰিছিলোঁ অংশ অংশগ্ৰহণ কৰি মই পুৰস্কাৰো পাইছিলোঁ আৰু সকলোৱে মোক প্ৰশংসিতও কৰিছিল সেই ড্ৰয়িং ক্লাছত মানে মই অসমীয়া জাতীয় জীৱনৰ তাঁতশালত এগৰাকী শিপিনীয়ে যিদৰে তাঁত বয় তাৰ ওপৰত মই ছবি অংকন কৰিছিলোঁ অংকণ কৰি ভালেই লাগিলে আৰু যিমানটো চেষ্টা কৰিছিলোঁ পাৰিলোঁগৈ